আপুনিটো জানেই দুজনা গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ তেওঁলোকে এই বৰপেটা ধামতেই তেওঁলোকৰ যিখিনি সত্ৰীয়া সংস্কৃতি সত্ৰীয়া সংস্কৃতিৰ অৱদানখিনি বৰপেটাতেই আমাৰ বেছি আৰু তেওঁলোকৰ পদৰেণুৰে ৰঞ্জিত এই বৰপেটা ধামত যিখিনি সত্ৰীয়া সংস্কৃতিৰ লগতে আমাৰ যিখিনি লোক সংস্কৃতি এই লোক সংস্কৃতিকো বৰপেটাৰ ভঁৰাল বুলিয়ে কয় অইন ঠাইৰ মানুহে যে লোক সংস্কৃতিৰ ভঁৰাল বৰপেটা কেন্দ্ৰ বৰপেটা চহৰ গতিকে আমাৰ এটা সাংস্কৃতিক ঐতিহ্য আছে বৰপেটাৰ আৰু এইখিনি আমাৰ এনেই বৰপেটাত ত' ইয়াৰ সম্পূৰ্ণভাৱে লোক সংস্কৃতিখিনি আৰু সত্ৰীয়া সংস্কৃতিৰ যিখিনি ঐতিহ্য সেইখিনি আমাৰ ইয়াতে পূৰা সংৰক্ষণ হৈ আছে মানুহে তাৰ ওপৰত চিন্তা চৰ্চা কৰে আৰু প্ৰদৰ্শন কৰে আৰু চাব গ'লে আমাৰ বৰপেটাত সাংস্কৃতিক পৰিক্ৰমাটো মানে বাৰ মাহেই চলি থাকে বুলি ক'ব পাৰি আৰু তাৰোপৰি গুৰু দুজনাৰ যিখিনি তেওঁলোকে কৰা বস্তু যেনেকে তেওঁলোকৰ যিখিনি ৰচনাৰাজী কীৰ্তন দশম মাধৱদেৱৰ নামঘোষা ভক্তি ৰত্নাৱলী ইত্যাদিকে আদি কৰি যিখিনি পদ ঘোষাৰ সমল আৰু যি ভাওনা গুৰুজনাই আৱিষ্কাৰ কৰিছিল সেই ভাওনাৰ কাৰণে ব্যৱহাৰ হোৱা যিখিনি সাজ সজ্জা মুখাবয়ব এই সকলোবিলাক আমাৰ বৰপেটাত সংৰক্ষণ হৈ আছে আৰু আজি পাঁচশ বছৰ আগতে তেওঁলোক তেৰাসৱে এইখিনি আমাক দি গৈছিল আৰু সেই গোটেই বস্তুখিনি আজিও আমাৰ মানুহে অতি অন্তঃকৰণেৰে গ্ৰহণ কৰি আছে আৰু তাৰ চিন্তা চৰ্চা কৰি আছে প্ৰচাৰ প্ৰসাৰৰ কাৰণে এতিয়াও লাগি আছে গতিকে মই ইয়াতে অন্ততঃ বৰপেটা চহৰত বৰপেটা সত্ৰত গোটেইখিনি সংস্কৃতিৰ সংৰক্ষণ হৈ থকা বুলিয়েই ক'ব পাৰোঁ